হেল্ল' দাদা আপোনালোকে ট্ৰেভেল এজেঞ্চি কৰে নেকি অঁ আমি মানে কলেজৰফালৰ পৰা কৈ আছিলোঁ চন্দ্ৰপুৰ ক কলেজৰফালৰ পৰা কৈ আছিলোঁ আমি মানে কাজিৰঙা যাম এনেই আপোনাৰ দুদিনৰ কাৰণে যাম আৰু কিমানকৈ এজনক অঁ হয় অঁ আমি অহা নেক্স চানডে যাম বুলি ভাবিছোঁ আৰু লগত আমি ছয়জন আৰু লগত এজন ছাৰ যাব আৰু আপোনালোকে খোৱা লোৱাৰ কিবা ব্যৱস্থা দিব নেকি হয় হয় হয়

হয় হয় আৰু এইটো অফিচটো ক'ত আপুনি ক'ব পাৰিব নেকি এজেঞ্চিটো হয় হয় ঠিক আছে আমি তাৰলৈকে যাম দিয়ক হয় হয় আমি ৰাতিপুৱাই যাম দুদিনৰ কাৰণে হয় দিয়ক হ'ব হ'ব